যোগান ধৰা হয় কিছু কিছু গছত আলটীয়া আৰু কিছু কিছু গছত বালি মাটিৰ প্রয়োজন হয় ইয়াৰ উপৰিও নাৰিকলৰ বাকলি পাচলি শাক আদিৰ ৰৈ যোৱা জাবৰ

গছৰ বাবে প্রয়োগ কৰা হয়